মোৰ ঘৰ নগাঁৱত মোৰ ঘৰৰ পাঁচজন পৰিয়াল থাকোঁ আমি দাদা বাইদেউ মই আৰু মা দেউতা আমি গোটেইবিলাক একেলগে থাকোঁ আৰু মোৰ খুৰা খুৰী বৰদেউতা বৰমা সিহঁতৰ দাদা বাইদেউসকল চব আমি একেলগে এটা ঘৰতে নাথাকোঁ হ'লেও কিন্তু আমি ওচৰা ওচৰিকৈ একেলগে থাকোঁ যেতিয়া কিবা কাজ পতা হয় বা কিবা উৎসৱ আহে তো আমি গোটেইবিলাক মিলিয়েই একেলগে এসাঁজ ভাত খাওঁ বা ক'ৰবাত ফুৰিব গ'লেও আমি গোটেইবিলাক লগ লাগি একেলগে ফুৰিব যাওঁ আৰু মই এতিয়া মো মোক মোৰ যদি কিবা বিপদ হয় বা মোৰ যদি কিবা প্ৰব্লেম হয় মোক দাদা বাইদেউ সকলোৱে সহায় কৰে কি কৰিব লাগে কি কৰিব নালাগে এনে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণে সহায় কৰোঁ সহায় কৰোঁ মানে স আমি গোটেইবোৰ একেলগে থাকোঁ ভাল সুখী পৰিয়াল হিচাপে থাকোঁ ইজনে সিজনক মৰম সন্মান সকলোবিলাক কৰোঁ ডাঙৰবিলাকক আমি সন্মান কৰোঁ বা ক'ৰবাত গ'লে আমি একেলগে যাওঁ ফুৰিব যাওঁ কেতিয়াবা ভ্ৰমণ কৰিব যাওঁ সেনেকৈ আৰু কেতিয়াবা উৎসৱ বা পূজা আমি একেলগে খোৱা লোৱাও কৰোঁ তেনেকৈ